যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মন মগজু পৰিৱৰ্তন হয় সেইটো কথা নুই কৰিব নোৱাৰি প্ৰাচীন কালত আমাৰ ৰজা মহাৰজাসকলে ৰাজত্ব কৰিছিল বৰ্তমান গণতন্ত্ৰৰ যুগত প্ৰজাই বাচি দিয়া প্ৰতিনিধিয়ে দেশ শাসন কৰিছিল এই কৰি আছে আৰু তেনেধৰণে আমাৰ পৰিৱৰ্তনবোৰ সময়ে সময়ে হৈ থাকে পুৰণি আ প্ৰজন্মবিলাকে যেনেধৰণে ধৰ্মক বিশ্বাস কৰি পূজা পাতলৰ পৰা আৰম্ভ কৰি যাগ যজ্ঞ পাতিছিল কিন্তু বৰ্তমানত সেই প্ৰভাৱটো কম বেছি পৰিমাণে বহু পৰিমাণে লাঘৱ হৈছে তাৰমানে মানিবলৈ মানুহে অলপ আজৰি নোপোৱাৰ নিচিনা হৈছে যিহেতুকে বৰ্তমানৰ আধুনিকতাই এ পৃথিৱীখন গ্ৰাস কৰি পেলোৱাৰ নিচিনা হৈছে গতিকে ধৰ্মৰ প্ৰতি মানুহৰ আগ্ৰহটো যিমান থাকিব লাগে যেনেধৰণে মানিব লাগে সেইধৰণে এ মনা পৰিলক্ষিত নহয় আৰু যি যেনেকৈ জানে বা বুজি পায় সেইধৰণে মানুহ চলিব বিচাৰে আৰু আজিকালি যান্ত্ৰিক যুগত মানুহৰ ব্যস্ততা বাঢ়ি গৈছে আগৰ তুলনাত বৰ্তমানৰ তুলনাতো সম্ভৱ নহয় ৰামায়ণ মহাভাৰতৰ দিনত যি যুদ্ধ বা যিধৰণে মানুহৰ মাজত সেই সমাজ পাতি বাস কৰাৰ যিটো পদ্ধতি আছিল সেই নিয়ম আজিকালি সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈছে এই যান্ত্ৰিক যুগত মানুহ চলা পদ্ধতিবোৰ সম্পূৰ্ণ বেলেগ হৈ গৈছে আৰু সেইধৰণে আমি চলি আছোঁ আৰু ইয়াৰ মাজতে আপুনি কি পৰিৱৰ্তন লক্ষ্য কৰিছে আৰু এই সকলোবিলাক আমি লক্ষ্য পুৰণি আৰু নতুনৰ মাজত প্ৰভেদ দেখিবলৈ পাইছোঁ